প্ৰযুক্তি শিক্ষাই মোৰ জীৱনত বহুত ধৰণে প্ৰভাৱ পেলাইছে মই যদি সৰুৰ পৰা আৰম্ভ কৰোঁ মোৰ ক্লাছ টেনত থাকোঁতে ইলেভেনত থাকোঁতে টুৱেল্ভত থাকোঁতে মোৰ পাঠ্যক্ৰমৰ আশী শতাংশ চিলেবাছ মই অনলাইনৰ পৰাই কমপ্লিট কৰিছিলোঁ কাৰণ মোৰ যেতিয়া শিক্ষা গ্ৰহণৰ সময়ত মই যদি কেতিয়াবা স্কুলত যাবলৈ ব্যৰ্থ হওঁ তেতিয়া মই ঘৰত আহি লৈ পেলাই ঘৰত থকা সময়খনত ইউটিউবৰ বিভিন্ন ধৰণৰ চেনেলছ ফল' কৰিছিলোঁ ফল' কৰি লৈ পেলাই তেখেতসকলৰ পৰা জ্ঞান আহৰণ কৰিছিলোঁ আৰু সেইবিলাক আৰু যদি মই কিছুমান টপিকছ্ যদি স্কুলত শিক্ষকে বুজাওঁতে যদি বুজি পোৱা নাই তেতিয়াহ'লে মই ঘৰত আহি লৈ পেলাই নিজে নিজে ইউটিউবত চাৰ্চ কৰি লৈ পেলাই পঢ়িবলৈ সুবিধা পাইছিলোঁ ত' সুবিধা পাই পেলাই মোৰ টপিকটো ইজিলি ক্লিয়াৰ হৈ গৈছিলে আৰু যদি পৰীক্ষা থাকে পৰীক্ষাৰ আগত যদি মই নিজে কনফিউজ হওঁ কোনটো পঢ়িম কোনটো নপঢ়িম তেতিয়া ইউটিউবত বহুত ধৰণৰ গাইড আছে গাইডসকলে আমাক দেখুৱাই দিয়ে যে কোনটো ৰাস্তাত গ'লে এটা ভাল নম্বৰ পাব পাৰি কোনটো কোনটো কোনটো ভুল কৰিব লাগে কোনটো কোনটো ভুল নকৰিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাক টিপছ দিয়ে ত' সেইবিলাক গাইডেঞ্চ ফল' কৰি লৈ পেলাই আমি পৰীক্ষা দিছিলোঁ সেইটো কাৰণে মোৰ নিজৰ যদি নিজৰ অভিজ্ঞতাৰ কথা ক'বলৈ যাওঁ তেতিয়া মোৰ ইউটিউব ইউটিউব আৰু বিভিন্ন ধৰণৰ প্লেটফৰ্মৰ পৰা বিভিন্ন ধৰণৰ অনলাইন শিক্ষকৰ পৰা মই বহুত সুবিধা পাইছিলোঁ মোৰ জীৱনত অ অফলাইন শিক্ষাৰ যিমান অৱদান আছে ত' অনলাইন শিক্ষাৰো সিমানেই তাতকৈ বেছি বা সমানেই অৱদান আছে কোনো পধ্য়েই কম নহয় আৰু এতিয়া মই সেইটো সময়ত আৰু মই যেতিয়া আমাৰ অনলাইন প্ৰযুক্তি শিক্ষাৰ বিশেষকৈ আৰম্ভণি হৈছিলে ক'ভিডৰ সময়ৰ পৰা ক'ভিডৰ সময়ত দুহেজাৰ বিছ ঊনৈছ চনৰ যেতিয়া ক'ভিড প্ৰথমতে আৰম্ভণি হৈছিলে সকলোবিলাক শিক্ষা ব্যৱস্থা অনলাইনলৈ ৰূপান্তৰ হৈছিলে সব ষ্টুডেণ্টে ঘৰত থাকি পঢ়িবলগীয়া হৈছিলে শিক্ষকসকলে ঘৰত থাকি পঢ়ুৱাবলগীয়া হৈছিলে বিভিন্ন ধৰণৰ এপছ যেনে জুম স্কাইপি এইবিলাক এপছত ষ্টুডেণ্টছে লগ ইন কৰি লৈ পেলাই শিক্ষকে ঘৰৰ পৰা পঢ়ায় আৰু ষ্টুডেণ্টসকলে ঘৰৰ পৰা পঢ়িব লাগে এনে অৱস্থাত বহুত ল'ৰা ছোৱালীয়ে অসুবিধা হৈছিলে কাৰণ তেওঁলোক এটা ভাল ফোন পাইছে বহুতে এটা ধুনীয়া ইণ্টাৰনেট কানেকশ্যন পাইছে কিন্তু সকলো ক্ষেত্ৰতে সবৰ কাৰণে একে নহ'বও পাৰে কিছুমান ষ্টুডেণ্টে ভাল এটা ফোন নাপায় ফোন নাপায় কাৰোবাৰ ফোনৰ ৰেম ষ্ট'ৰেজ এইবিলাক কম থাকে ত' এটা এপেই ডাউনলোড নহয় এপটো ভালকৈ ৰাণ নহয় তেতিয়াহ'লে সেইজন ষ্টুডেণ্টৰ শিক্ষা লাভ কৰাত বহুত বেছি প্ৰব্লেম দিয়ে কিন্তু ঠিক তেনেদৰে যদি আকৌ আকৌ থাকে কিছুমানৰ ইণ্টাৰনেট কানেকশ্যন যদি বেয়া থাকে ইণ্টাৰনেট কানেকশ্যন বেয়া থাকিলে ষ্টুডেণ্টজনৰ পঢ়াত বহুত অসুবিধা হয় কাৰণ ইণ্টাৰনেট কানেকশ্যনত টিচাৰজনৰ যি ক'ব বিচাৰে ভিডিঅ' স্পষ্টকৈ নাহে কি লিখিছে সেইটো স্পষ্টকৈ ধৰিব নোৱাৰে এইবিলাক আৰু মাতটো স্পষ্টকৈ নাহে নিজে যদি কিবা এটা ক'ব বিচাৰে যে মোৰ এইটো এটা খোকোজা লাগি আছে মই এইটো বস্তু বুজা নাই ত' সেইটো বস্তু শিক্ষকজনক কোৱাটো দিগদাৰ হৈ যায় কাৰণ ইণ্টাৰনেট কানেকশ্যনটো বেয়া থাকিলে ত' বহুত ল'ৰা ছোৱালীয়ে লাভালাভ হৈছে আৰু বহুত ল'ৰা ছোৱালী উপকৃত ব্যৰ্থও হৈছে উপকৃত আৰু বিশেষকৈ অনলাইন এডুকেশ্যন হোৱাৰ পাছৰ পৰা বিশেষকৈ লাভ পাইছে আমাৰ টাউনীয়া জেগাত থকা ল'ৰা ছোৱালীসকলে শিক আৰু আৰু সুবিধা পাইছে গাঁৱত থকা ল'ৰা ছোৱালীবিলাকে কাৰণ গাঁৱততো এনি টাইম কাৰেণ্ট নাথাকিবও পাৰে ত' বিদ্যুৎ যদি কানেকচনটো ভাল নাথাকে ত' ষ্টুডেণ্টসকলে হেৰি পোৱাত এই মোবাইল চাৰ্জ দিব নোৱাৰে লেপটপ চাৰ্জ দিব নোৱাৰে এইবিলাক সুবিধা নোপোৱাৰ বাবে তেওঁলোকে অনলাইন শিক্ষা লোৱাত ব্যৰ্থ হয় আৰু আজিকালি অনলাইন শিক্ষা ক'বলৈ গ'লে বহুত ধৰণৰ প্লেটফৰ্মছ আছে যেনেকৈ আনএকাডেমী বাইজুচ পিডাব্লিউ এইবিলাকৰ পৰাও অতি কম পইচাতে মানুহে এজন মানুহে বহুত বহুত ধৰণৰ কচিং ল'ব পাৰে ক'চিং লৈ পেলাই বিভিন্ন ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে বহুত উদাহৰণ আছে অনলাইন ক'চিং লৈ পেলাই বিভিন্ন ধৰণৰ পৰীক্ষা পাছ কৰা ত' এয়াই ক'লো মই